হয় মই সৰু থাকোঁতে মোৰ মায়ে খুব নিচুকনি গীত শুনাইছিলে গতিকে মই প্ৰথম আৰম্ভণি নিচুক নিচুকনি গীত গাইয়ে কৰিছিলোঁ আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব এনেকুৱা ধৰণৰ গীত গাই গাই মায়ে আমাক শুৱাইছিলে আৰু শিকাইছিলেও অৱশ্যে মায়ে আমাক জ্যোতি সংগীত ৰাভা সংগীত এইবিলাক গাবলৈ গতিকে মাৰ সেই সৰুতেই মায়ে আমাক যিখিনি গীত শিকাইছিলে সেইখিনি গীতেই মই বেছিকৈ গাবলৈ চেষ্টা কৰিছিলোঁ বা গাইছিলোঁ জ্যোতি সংগীত ৰাভা সংগীত আধুনিক গীত তেনেকুৱা ধৰণৰ গীত মই সৰু অৱস্থাত গা ধুই থাকোঁতে হওক বা যিকোনো মই কামত ব্যস্ত থাকোঁতে মই এই নিচুকনি গীতবিলাক মই গাই ভাল পাইছিলোঁ আৰু গায়ো আছিলোঁ গতিকে সেই গীতবোৰ এতিয়াও মোৰ মনত চিৰস্মৰণীয় হৈ পেলাই আছে গছে গছে পাতি দিলে আমাৰ আমাৰে সখীয়া আকুল বিয়াকুলে এনেকুৱা ধৰণৰ গীতবিলাক আধুনিক গীতত আছিলে বহাগতে আহিবি চেনাই ঐ নদী মাথো বয় নীলিমা খাটুনৰ এনেকুৱা গীতবিলাক মই সৰুতে খুব শুনিছিলোঁ আৰু মই গাইছিলোঁ গাবলৈও মই ভাল পাইছিলোঁ তেওঁলোকৰ গীতসমূহ ডলী ঘোষ বাইদেউ অহাৰ দৰে এই গীতবিলাক মই এতিয়াও মই পাহৰিব নোৱাৰোঁ কিন্তু মই সৰু কালৰ পৰাই এইবিলাক গীত গাই মই ভালো পাইছিলোঁ কুঁৱলীৰ এই ছবিখন তাৰপিছত আছিলে লুইতৰ চাপৰিত ক'ৰে নাৱৰীয়া এনেকুৱা গাত গীতবিলাকো মই খুব ভাল পাইছিলোঁ তাৰপিছত গাইছিলোঁ মই খুব গাইছিলোঁ মই চিঞৰি চিঞৰি অনবৰত এই গীতবিলাকেই মই গাই থাকোঁ গায়ো মোৰ ভাল লাগিছিলে